দ্বিতীয় প্ৰডাক্ট দ্বিতীয় বস্তু যিটো মই ব্যৱহাৰ কৰি অলপ ভালো পাইছোঁ ভাল ফলো পাইছোঁ আৰু তাৰপৰা মই অলপ বেয়া ফলো পাইছোঁ সেইটো হ'ল মোৰ মামা আৰ্থৰ বডী লোচনটো

সকলো বস্তুৰে ভাল ফল আৰু বেয়া ফল থাকে ঠিক তেনেদৰেই মোৰ এই মই লগাই থাকা বৰ্তমান মই ব্যৱহাৰ কৰি থাকা এই মামা আৰ্থৰ যিটো বডী লোচন সেইটোৰপৰা ভাল ফলো পাইছোঁ মই আৰু বেয়া ফলো পাইছোঁ ভাল ফল ক'বলৈ গ'লে সেই মামা আৰ্থৰ বডী লোচনটো যেতিয়া মই লগাওঁ লগোৱাৰ কমেও চৌব্বিছ ঘণ্টা সময়লৈকে সেইটো মইশ্বৰাইজ মানে কোমল হৈ থাকে মোৰ ছালখন কোমল হৈ থাকে সেইটো এটা ভাল ফল আৰু সেইটো লগোৱাৰ পিছত যেন কিবা বহুত মোৰ ছাল কোমল কোমল আৰু মানে মই সেইটো লগাই বহুত টাইমলৈকে একদম মোৰ ছালখন কোমল হৈ থাকে ঠিক তেনেদৰে বেয়া ফলো পাইছোঁ বেয়াও ফল যেনে মামা আৰ্থৰ সেই বডী লোচনটো মই যেতিয়া লগাওঁ লগোৱাৰ পিছত যেতিয়া মই বাহিৰলৈ বুলি ওলাই যাওঁ তেতিয়া কি হয় যদি গৰম দিন হয় ৰ'দত মানে গৰম দিনৰ ৰ'দত স্কীনখন মানে ছালটো মোৰ ক'লা পৰি যায় তো সেইটো এটা বেয়া ফল যিটো মই ভাল নাপালোঁ যিটো মোৰ ভাল লগাও নাই তো মই এনেই বস্তুটো বেয়া নহয় বস্তুটো ভালেই খালী সেইটোৱেই আৰু লগোৱাৰ পিছত মানে ৰ'দে খুব পুৰে আৰু ছালখন অলপ শেঁতা পৰি যায় সেইটো কাৰণে মই অলপ মানে সেইটো বেয়া পাইছোঁ